আজি ফুৰিব যাবা নেকি

ব'লা চান্দমাৰীৰ পৰা ফুৰি আহিম কেইটা বজাত যাব পাৰিবা লাইচেঞ্চ মোৰ লাৰ্ণাৰখনহে পালোঁ বাকীকেইখন পোৱাই নাই নহয় পুলিচে ধৰিব নেকি ধৰিলে দি দিবা পাঁচশ টকা এটা কেই টকা ভৰিলে পাঁচশ টকা এটা ভৰি দিলে হ'ব যদি ব'লা আৰু একেলগে ঘূৰি আহিম দুইটা কি কোৱা হে আছে আছে হ'ল হ'ল এনেই কৈছো ব'লা হেলমেট তোমাৰ আৰু এটা হেলমেট আছেনে নাই দুটা হেলমেট লাগিব নহয় আজিকালি আছেনে নাই ঠিক আছে তুমি হেলমেটটো লৈ ওলাই থাকিবা মোৰ লাইচেঞ্চো আহি গ'ল সেইকাৰণে তোমাক লগ ধৰিছোঁ নহ'লেতো মই আৰু মইটো আৰু ৰুল ফল' কৰা মানুহ না তুমি এনেই তোমাৰ লগত অলপ যদি মজাক নকৰোঁ কাৰ লগত কৰিম মই

ঠিক আছে ত' কিমান টাইমত ঠিক আছে ষ্ট্ৰীট জাতেই ৰ'ল খাম তেনেহ'লে ষ্ট্ৰীট জাতেই গৈ ৰ'ল খাম তেনেহ'লে চিজ ৰ'ল খাবানে চিকেন ডাবোল চিকেন ৰ'ল খাবা কোনটো খাবা সেই যে থ্ৰী জি থ্ৰী জি ৰ'ল' পাই নি হ'ব তেনেহ'লে ঠিক আছে আজিকালি ওলাবও পাৰে মই নাজানো বাৰু মোকো খোৱাবা তেনেহ'লে পইচা তুমি দিব লাগিব দেই সেইদিনা পইচা পোৱাৰ একো পাৰ্টি দিয়া নাই নহয় এইটোকে খোৱাই দিবা দিয়া ঠিক আছে হ'ব দিয়া হ'ব দিয়া ঠিক আছে মই খুৱাম তেনেহ'লে দিয়া অ'কে অ'কে বাই ৰেডি হৈ থাকিবা মই যাম